দাদা আপোনাৰ গাড়ীখনত আহি ভাল লাগিলে আপুনি যে সঠিক সময়ত জেগা দোখৰত থৈ গ'লহি তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ চাৰি